অসমৰ আনবোৰ জিলাৰ তুলনাত কামৰূপ মহানগৰী জিলাৰ শিক্ষাৰ সুবিধাসমূহ বেছি কিয়নো ইয়াত বহুকেইখন বিদ্যালয় কলেজ বিশ্ববিদ্যালয় বা কাৰিকৰী প্ৰশিক্ষণ অৱস্থিত আছে ইয়াত চৰকাৰী বিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ মাচুলবিলাক সুলভ বুলি ক'ব পাৰোঁ যদিও ব্যক্তিগত খণ্ডৰ সেয়া প্ৰতিষ্ঠানসমূহ বহুখিনি বহুখিনি খৰচী হোৱা দেখা যায় যাৰ ফলত সাধাৰণ ঘৰৰ বা মধ্যবিত্ত পৰিয়ালৰ মানুহবিলাকৰ তাত শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সৃষ্টি হয় আৰু পচন্দ কৰা বিষয় বুলি ক'লে আজিকালি চিকিৎসা বিভাগ চিকিৎসা বিজ্ঞান আৰু অভিযন্তা আদি বিষয়ত মানুহবিলাকে বেছি গুৰুত্ব দিয়া দেখা যায়